বিদ্যালয়সমূহত পাঠ্যক্ৰমৰ বাহিৰেও বিভিন্ন ধৰণৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছ হৈ থকা বৰ্তমান সময়ত পৰিলক্ষিত হয় এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছ বুলি কোৱাৰ লগে লগে বিভিন্ন ধৰণৰ খেলৰ প্ৰতিযোগিতা ঠাইতে লিখা কবিতা প্ৰবন্ধৰ প্ৰতিযোগিতা এনেধৰণৰ কুইজ প্ৰতিযোগিতা এনেধৰণৰ প্ৰতিযোগিতাসমূহ বৰ্তমান সময়ত স্কুলসমূহত এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছ হিচাপে প্ৰায় সকলোবোৰ ছাত্ৰ ছাত্ৰীয়েই এই এই ধৰণৰ কেৰিকুলামত অংশগ্ৰহণ কৰা দেখা যায় ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীৰ স্কিল ডেভেলপ্টমেণ্টৰ কাৰণে বিভিন্ন ধৰণৰ বস্তু বনাবলৈ শিকোৱা উদাহৰণস্বৰূপে পিঠা পনা বনাবলৈ শিকোৱা শিকোৱা হয় তাৰ উপৰি মেক আপ কৰিবলৈ শিকোৱা হয় লগতে কেনেকৈ সমাজ সেৱা কৰিব লাগে সেই সকলোবোৰ সম্পৰ্কে শিকোৱা হয় গতিকে বিদ্যালয়ত বৰ্তমান পাঠ্যক্ৰমৰ বাহিৰেও এনেধৰণৰ এক্সট্ৰা কেৰিকুলাৰ এক্টিভিটিছবোৰ যি যিবোৰে ছাত্ৰ ছাত্ৰীক সামাজিকীকৰণ কৰাত সহায় কৰে যিবোৰে ছাত্ৰ ছাত্ৰীৰ এক্সট্ৰা স্কিল ডেভেলপমেণ্টত সহায় কৰে তেনেধৰণৰ কাৰ্য স বৰ্তমান সময়ত স্কুলবোৰত দেখা যায় আৰু মই তেনেধৰণৰ কাম কাজত অংশগ্ৰহণ কৰিছিলোঁ স্কুলত পঢ়ি থকাৰ সময়ত বিশেষকৈ মই খেল খেলিছিলোঁ বেডমিণ্টন খেলিছিলোঁ বা কুইজ কুইজ বা আকস্মিক বক্তৃতা এনেধৰণৰ অংশগ্ৰহণ কৰিছিলোঁ আৰু কিছুমান প্ৰতিযোগিতাত পুৰস্কাৰ পাবলৈয়ো সক্ষম হৈছিলোঁ